মাহেকীয়াৰ সময়ত ঋতুস্ৰাৱৰ পালন কৰোঁ মহিলাৰ মহিলাৰ বাবে ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্ন বজাই ৰখাৰ গুৰুত্ব অতিকৈ প্ৰয়োজনীয় কিয়নো পৰিষ্কাৰ পৰিচ্ছন্নতাই মানুহক এনে সুখ সুখম শৰীৰ বা ভাল জীৱন যাপন দিয়ে মাহেকীয়া সময়ত মহিলাৰ মহিলাই মাহেকীয়া সময়ত বহুতো বেমাৰ আজাৰ পৰা ধৰি বহুতো বীজাণু মুক্ত হ'ব পাৰে সেইবাবে এইবোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিব লাগে এই সময়ত মহিলাসকলে মহিলাসকলে অধিকতম কষ্টৰ কাম নাইবা অধিকতম অধিকতম অধিকতম বস্তু অধিকতম গধুৰ বস্তু দাঙিব নালাগে এই সময়ত মহিলাসকলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে থাকিব লাগে তাৰ উপৰঞ্চি মহিলাসকলে পেট পেড ব্যৱহাৰ কৰিব লাগে যিটো মানুহৰ গাঁৱলীয়া সমাজৰ যিটো কাপোৰ ব্যৱহাৰ কৰে বা কাপোৰ ব্যৱহাৰ নকৰিও কৰিব নালাগে তেনে অৱস্থাত মহিলাসকলে পেড ব্যৱহাৰ কৰিব লাগে মহিলাসকলেও ইয়াত অতিকৈ সচেতন হোৱাটো অতি প্ৰয়োজনীয় কিয়নো এই সময়ত মহিলাসকলৰ অতিকৈ কষ্ট কৰে আৰু কষ্টৰ হোৱা দেখা যায় বিষ পেটৰ বিষ হোৱা দেখা যায় এই সময়ত তেওঁলোকে নিজে বাচাই ৰাখিব লাগে তেওঁলোকে নিজৰ শৰীৰটো নিজে যত্ন ল'ব লাগে তাৰোপৰঞ্চি মহিলাসকলে এই সময়ত খোৱা খাদ্যৰ প্ৰতি অতিকৈ যতন ল'ব লাগে কিয়নো এই সময়ত মানুহ মহিলাসকল অতিকৈ দুৰ্বল হৈ পৰে সেই আৰু এই সময়টোত মহিলাসকলে মহিলাসকলে বেছিকৈ সেই পৰিষ্কাৰ পৰিচ্ছন্নতাটোৱে ৰাখিব লাগে আৰু